আমি থকা ঠাইখন অসম আৰু অৰুণাচল সীমান্তৱৰ্তী ঠাই হয় নামচাই বুলি কয় তাত বহুতো খোৱা বোৱা খাদ্য কাপোৰ কানি সাজপাৰ সকলো বেলেগ ধৰণৰ হয় তাত তেওঁলোকৰ সম্প্ৰদায়টো বৌদ্ধ ধৰ্মৰ হয় বৌদ্ধ ধৰ্মৰ লোকসকল বহুত শান্তশিষ্ট আৰু ধীৰস্থিৰ স্বভাৱৰ হয় তেওঁলোকৰ আমাৰ যেতিয়া অসমীয়া বহাগৰ বিহু হয় এপ্ৰিল মাহত সেই বহাগৰ বিহুৰ সময়তে তেওঁলোকৰ চাংকেন বুলি কয় সেই চাংকেনত বহুত ধুমধামেৰে তেওঁলোকে পালন কৰা হয় দুদিনীয়াকৈ আৰু তেওঁলোকৰ তেওঁলোকৰ প্ৰথমতে গৈ তেওঁলোকৰ মানুহে বৌদ্ধ মন্দিৰত গৈ মম আৰু ধূপ জ্বলাই মূৰ্তিক পূজা অৰ্চন কৰে তাৰপিছতে তেওঁলোকে বৌদ্ধ মূৰ্তিক পানী ঢালে পানী ঢলাৰ পিছত তেওঁলোকে ইজনে সিজনৰ গাঁত পানী ঢালি তেওঁলোকৰ নিয়ম পালন কৰে আমাৰ আৰু বহুতো লোক গৈ তেওঁলোকৰ লগত সহযোগ কৰে আৰু তেওঁলোকৰ মেইন খাদ্য হ'ল টোপোলা ভাত আৰু তেওঁলোকৰ সকলো ধৰণৰে মাছ মাংসৰপৰা আদি কৰি সকলো বইল বনোৱা হয় তেওঁলোকৰ সেইবিলাক আৰু আজিকালি অৰুণাচলৰ সকলো জেগাতে তেনেকুৱা হোটেল ৰেষ্টুৰেণ্টেবিলাক খুলি সকলো বাহিৰৰ পৰ্যটক আহি ঠাই থাকি খাই উপভোগ কৰে তেওঁলোকৰ সকলো ধৰণৰ তেওঁলোকৰ কাপোৰ কানিও পিন্ধা সকলো আমাৰ অসমীয়ৰপৰা পৃথক তেওঁলোকে মেখেলা আৰু টপ তেওঁলোকৰ বোৱাৰীবিলাকে এখন কঁকালত সেউজীয়া ৰিহা মাৰে সেইটোতেই কম পায় যে তেওঁলোক বিয়া পতা হয় আৰু বহুত চিংফৌসকলৰো এটা চিংফৌ ট্ৰাইব আছে তেওঁলোকৰো ফেব্ৰুৱাৰী মাহত পাতে ছুপিং য়ং বুলি তাতো বহুত ধুমধমেৰে পালন কৰা হয় নাচ গান তেওঁলোকৰ আৰু বহুতো বাহিৰৰ দোকান কিবা কিবি আহি উলহ মালহৰে পালন কৰা হয় তেওঁলোক লোকৰ তেওঁলোকৰো বহুত বেলেগ বেলেগ খাদ্য থাকে তেওঁলোকৰ মেইন